এঘাৰ ফেব্ৰুৱাৰী দুহেজাৰ ওঠৰ বাইছ জুন দুহেজাৰ ঊনৈছ চৌব্বিছ চেটেমবৰ দুহেজাৰ বিশ একত্ৰিছ ডিচেম্বৰ দুহেজাৰ একৈছ তেইছ আগষ্ট দুহেজাৰ বাইছ চৌব্বিছ ডিচেম্বৰ দুহেজাৰ তেইছ একত্ৰিছ জানুৱাৰী দুহেজাৰ চৌব্বিছ